স্কুলত থাকোঁতে আমি পেইণ্টিং শিকিছিলোঁ প্ৰাকৃতিক দৃশ্য বিভিন্ন ধৰণৰ গছ গছনি চৰাই চিৰিকটি জীৱ জন্তু যেনে ফল মূলৰ ছবি আঁকিছিলোঁ যেনে আম আঁকিছিলোঁ অমিতা ৰঙালাও বা বিভিন্ন ধৰণৰ ফুল আঁকিছিলোঁ বিশেষকৈ প্ৰাকৃতিক দৃশ্যটো আঁকি খুব ভাল লাগে আমি বেছি ভাগ আঁকিবলৈ দিলে প্ৰাকৃতিক দৃশ্যকেই আঁকো কাৰণ সেইটো কিয় নাজানো খুব ভাল লাগিছিলে ইয়াৰোপৰিও নাৰিকল গছ কিন্তু মই বেছি ভাল পাইছিলোঁ আঁকি আমাৰ ঘৰত দুজোপা নাৰিকল গছ আছিলে সেইবাবে সেই দুজোপা খুব ভালদৰেই মই আঁকিব পাৰিছিলোঁ ইয়াৰোপৰিও চৰাই আঁকি ভালপাওঁ হাঁহ কুকুৰা এনেকুৱা ধৰণৰ গৰু ছাগলীৰ ছবিও আঁকিছিলোঁ এনে ধৰণৰ বিভিন্ন ধৰণৰ ছবি আঁকিছিলোঁ তাৰোপৰি গছৰ পাত আঁকি কিবা এটা ভাল লাগিছিল গছৰ পাত আঁকিছিলোঁ গছৰ পাত আমি কিতাপৰ মাজত শুকুৱাই থৈ দিছিলোঁ শুকাই গৈছিলে আৰু সেইখনকে বহীৰ তলত পাৰি আৰ্ট বহীৰ তলত পাৰি তাকো নকল কৰিও আঁকিছিলোঁ ইয়াৰোপৰিও বিভিন্ন ধৰণৰ মেপ আঁকিছিলোঁ যেনে ভাৰতৰ মেপখনেই হওক অসমৰ মেপে হওক বা আমাৰ নিজৰ জিলাখনৰ মেপেই হওক পৰীক্ষাটো আঁকিছিলোঁ বা ইভাগে ঘৰতো আঁকিছিলোঁ ছবি আঁকি সেই বাবে ভালে লাগিছিল খুব বিশেষকৈ বেলেগ কিতাপ পঢ়িবলৈ পালে আগতে অশান্তিহে লাগে ছবিকে বেছিকৈ আঁকি থাকোঁ বিভিন্ন ধৰণৰ এনেধৰণৰ ছবি আঁকি ভাল লাগে আৰু ছবি আঁকিলে আখৰো ভাল হয় বুলি কৈছিলে আগতে সেই বাবে ছবি অঁকাত খুব গুৰুত্ব দিছিলোঁ ছবি অঁকাত ভালেই আছিলোঁ সিমান বেয়া নাছিলোঁ সেইবাবে ছবি আঁকি খুব ভাল পাইছিলোঁ